হেল্ল' অঁ আপুনি বেংকৰ লোনটো লৈছিলে যে কেনেকৈ কি উপায়েৰে এগ্ৰিকালচাৰ এগ্ৰিকালচাৰ অফিচলৈ যাব লাগিব অঁ অঁ

অঁ মই লোন ল'ব বিচাৰিছোঁ সেইকাৰণে মই ইয়াৰ হেৰিটো নেপাই পেলাই আপুনি লোৱা গম পাই পেলাই ভাবিলোঁ যোগাযোগটো কৰি পেলাই কেনেকৈ আপুনি আহিব আহি পেলাই মোক কেনেকৈ ফৰ্মখন পূৰাব লাগে আৰু তেনেকৈ কি কি ডকুমেণ্টছ জমা দিব লাগিব কেনেকৈ ল'ব লাগিব এই বিষয়ে মোক অকণমান বুজাই দিব আৰু মই এনেই পাঁচ লাখমানহে ল'ম বেছি নলওঁ মোৰ ইমান বিশেষ খেতি নাই